শৈশৱত মই খেলা কিছুমান খেল হ'ল ক্ৰিকেট আমাৰ শৈশৱৰ দিনবোৰত আমি যথেষ্ট পৰিমাণে গলি ক্ৰিকেট বুলি আজিকালি যিটো কোৱা হয় সেইটো খেলিছিলোঁ আমাৰ বন্ধু বান্ধৱৰ লগত আৰু আমি নিজৰ ঘৰতে কেৰম বৰ্ড খেলিছিলোঁ আমাৰ পৰিয়ালৰ মানুহৰ লগত গাঁৱৰ মানুহবোৰৰ লগত তেওঁলোকে আহি আমাৰ লগত খেলিছিলেহি আৰু বিৰিং গুটি খেলিছিলোঁ বিৰিং গুটি খেলিবৰ কাৰণে মাটিত এনেকৈ গাত এটা খান্দি লোৱা হয় তাৰপিছত পইণ্ট চিষ্টেমত সেই খেলটো খেলা হয় আৰু লুডু খেলিছিলোঁ আমি লুডু আমাৰ ঘৰত থকা লুডুৰ যিখন বহী সেই লুডুৰ বহীখনত আমি লুডু খেলিছিলোঁ আৰু কিছুমান খেল হ'ল চোৰ পুলিচ খেলিছিলো চোৰ পুলিচত এজনক পুলিচ বনাই দিয়া হয় আৰু বাকী চোৰ কেইজনক ধৰিব লাগে আৰু লুকা ভাকু খেলিছিলোঁ লুকা ভাকু আমি আমাৰ শৈশৱৰ দিনত স্কুল ঘৰত গৈ লুকা লুকা ভাকু খেলিছিলোঁ বন্ধুবোৰৰ লগত তাত এজনে চাব লাগে আৰু বাকীকেইজন লুকাই থাকে আৰু লগৰ সমনীয়াৰ লগত তাচ খেলিছিলোঁ আৰু এই তাচটো মানে একদম আদহীয়াসকলে খেলা তাচটো নহয় আমাৰ নৰ্মেল তাচ মিলোৱা এনেকৈ কাৰ্ডৰ ৰং মিলোৱা সেইবোৰ খেল খেলিছিলোঁ আদি এইবোৰই খেল আমি শৈশবৰ দিনত খেলি পেলাই মানে আমাৰ দিনবোৰ পাৰ কৰিছিলোঁ